বা ডাঙৰ মাছ পাই সেই ভ্ৰমণটো সফল মাছ মাৰিবলৈ যোৱা ভ্ৰমণ বুলি ক'ব পাৰি মই মোৰ স্বামী যেতিয়া মাছ ধৰিবলৈ যায় তেতিয়া মই কিছুমান নিয়ম কৰি পঠাওঁ আৰু আমি মাছ ধৰিবলৈ